হেল্ল' মই এইফালে শলমাৰী এইফালে আছোঁ শলমাৰিত অঁ কোৱা

অঁ অঁ হ'ব হ'ব এতিয়া কৰিব লাগিব অঁ

অঁ হ'ব কিবা হেৰি কৰ ঝাৰু চাৰু গিলা ব্যৱস্থা কৰ হেল্ল' অঁ ম অঁ মই হেৰি শলমাৰীতে আছোঁ দে কি কয় ফোন কৰি মাতি দে স্কুল টা খুলি দিব দে হা অঁ এইখিনি খুলি পেলাই চাফা কৰি দি দিম দে অঁ অঁ অঁ দে দে হ'ব কৰি আছো এই কি কয় কেই তাৰিখে খুলিব স্কুল এক তাৰিখে অঁ অঁ অঁ দে ঠিকে আছে দে ক'লেই হ'ল হেৰি মই আছোঁ এই চাবি টা লৈ আহিলে হ'ল স্কুলৰ নকৰোঁ নকৰোঁ অঁ অঁ দে অঁ অঁ অঁ